অ হয় হয় অ অ অ পাৰিম পাৰিম পাৰিম আপুনি যিখন লাগে সেইখনেই লৈ যাব পাৰিব আপুনি কিতাপখন লৈ আহিব

অ দোকানখন আমাৰ গধূলি ছটালৈকে খোলা থাকে আৰু অ আবেলি লৈ আহিব কিতাপখন অ বদলিকে নিব পাৰিব অ পায় পায় পায় পায় পায় অ আপোনাক কি লাগে আপুনি নিজে আহিব আহি কিতাপ চাবহি যোনখন লাগে আপুনি নিজে লৈ যাব

আছে আছে আছে আছে অ অ সেই সেইখনো আছে এ প্ৰাইজবোৰ এখনত এ তিনিশ হ'বপাই এই আবেলিৰ হেৰিখনত তাৰপিছত আৰু ইখনতো সেই ডেৰশমান হ'ব অ মই চাই দিম বাৰু আপুনি আহিবচোন বাৰু প্ৰাইছটো মই চাই দিম হ'ব হেৰি কৰি আপুনি খালী আহিলেই হ'ব অ অ আহিব আহিব মই চাই দিম বাৰু প্ৰাইচটো ওম ঠিক আছে ইখনো লৈ আহিব মই আপুনি বদলিকে লৈ যাব অহ অহ হ'ব হ'ব লৈ আহিব খালী

অ যাব লাগিছিলে তাকে এতিয়া হেৰিয়ে নহ'লে অ হ'ব হ'ব কাইলৈ বদলিকে লৈ যাব আহিব ওম ওম হ'ব হ'ব